বৰ্তমান প্ৰযুক্তিয়ে বিহু বিহু বিহু আছিল আগতে বিহু নাচিছিল যিহেতু খুব ধুনীয়া ধুনীয়া বিহু ওলাইছিল বিহু হেৰি কৰিব পাৰিছিল এতিয়া গানৰ টুকুৰাবোৰ আনি আনি ৰিলচ ৰিল্চলৈ পৰিৱৰ্তন কৰিছে ৰিলচ ৰিল্চ বনায় মানে ৰিলচ বনায় ৰিল্চৰ দেহা দেহ পৰিৱৰ্তন হৈ দেহৰ পৰা পৰিৱৰ্তন হৈ ৰীলচ বনাবলৈ লৈছে গানৰ টুকুৰাবোৰ আনি আনি ৰিলচ বনায় বিহুটোতো আজিকালিতো লুকাই গৈছে বিহু বুলিলে অসমীয়া আৱেগ হয় যোনটো আৱেগ এতিয়া আজিকালি মানুহেতো লুকুৱাই দিছে ন ৰিলচ বনাবলৈ লৈছে আজিকালি ৰিলচ বনাই ৰিলচ বনাই গানৰ মানে টুকুৰা টুকুৰিবোৰ উলিয়াই নি বৰ্তমান যুগত ৰিলচ পৰিৱৰ্তন ৰিলচলৈ পৰিৱৰ্তন কৰা হৈছে মানে অসমীয়া গানবোৰ ৰিল্চলৈ পৰিৱৰ্তন কৰিছে যিহেতু মানে অসমীয়া আৱেগবোৰ মানে লুকুৱাই দিছে দি গান গানলৈ পৰিৱৰ্তন কৰিব নোৱাৰি গানৰ পৰা টুকুৰা টুকুৰি ৰিলচবিলাক আনি ৰিলচ বনাইছে ৰিলচ বনাই ৰীলছ বনোৱায় গান গান মানে বহুত পৰিৱৰ্তন হৈ গৈছে কাৰণে ৰিলচ বনায় ৰিলচ বনায় গানৰ টুকুৰাবোৰ আনি আনি ৰিলচ বনায় বিহুটোতো লুকায়েই গৈছে আজিকালি বিহু নাইকিয়া হৈ গৈছে বিহু আছে বিহু নাইকিয়া হৈ যোৱা নাই বিহু আছে বিহু বহুত মানে কম আজিকালি কম এই হিন্দী গানতে ৰীলচ হওক বা ইংলিছতে ৰীলচ হওক মানে পৰিৱৰ্তন হ'ল আজিকালি পৰিৱৰ্তন হৈছে পৰিৱৰ্তন মানে ৰিলচ ৰিলচৰ পৰা হেৰি হৈছে মানে গানৰ টুকুৰা টুকুৰিবিলাক আমি ৰিলচ বনাইছোঁ ৰিলচৰ পৰা হেৰি কৰিছে ৰিলচ বনাবলৈ লৈছে আকৌ ৰিলচ বনায় অসমীয়া অসমীয়া আৱেগ হেৰাই গৈছে এতিয়া ৰিলচ বনায় টুকুৰা টুকুৰাকে গান আনে অসমীয়া গানেই হওক বা হিন্দী গানেই হওক আনিলৈ ৰিলচ বনায়